হেল্ল' অঁ হেৰি আকৌ এতিয়া আমি দুইজনীয়ে এতিয়া বিজনেছ এটা কৰিম বুলি ভাবিছোঁ আকৌ দুইজনী এতিয়া পইচা তোমাৰ লগত কিমান কি আছে মোৰ লগতো দুইজনীয়ে মিলাই একেলগতে দুইজনীয়ে বিজনেছ এটা কৰিম বুলি ভাবিছোঁ এইবিলাক সূতা চূতা আনি কিনে তাঁত চাত তাঁতৰ শাল আনিম বুলি ভাবিছোঁ তাকে তুমি এতিয়া পাৰিবা নোৱাৰানে মোৰ লগত যোগাযোগ হ'বলে আকৌ অঁ দুইজনী এতি দুইজনীয়ে পইচাটো গোটাই লৈ আমি সূতা আনিবলৈ টাউনলে টাউনত সূতা আনি মেলি কিনে আকৌতো এতিয়া তাঁত ভাল লাগিব ন দুখন তাঁত শাল দুখন লাগিব এতিয়া তুমি এতিয়া হাত হালে জানানে জানা এতিয়া অঁ দুখন মানে শুৱালকুছি শুৱালকুচিত খবৰ কৰিব লাগিব আমি কাপোৰ বৈ কেণে দিবলে সেফালেও সেই শুৱালকুচিটো কৰিবগে লাগিব ন কাপোৰ বৈকেনে দিবলে চিন্তা কৰিব লাগিব ন আমি আমি এতিয়া অঁ বিজনেছটো কৰিব এতিয়া বিজনেছটো কৰিবৰ কাৰণে এতিয়া পইচাটো দুইজনীয়ে সমান সমান ফিফটি ফিফটি কৰি কিনে গোটাই ল'ম গোটাই লৈ দুইজনী টাউনলে যামগে দুইজনীয়ে সূতা আনিম তাৰপিছত আকৌ শাল দুখন লাগিব নহয় শাল দুখন আনিব লাগিব জেগা লাগিব জেগা এতিয়া ক'ত লোৱা এতিয়া জেগা চোতাল আমাৰ চোতালতে লোৱা নে তোমাৰ চোতালতে লোৱা নে থাকিব লাগিব ন আনিব লাগিব বৰষুণ দিলে মানে তিতিব ন এতিয়া আকৌ হেই কি সূতা পটকে আনিব পাৰি প্ৰথম এতিয়া আমি শালখন কিনিব লাগে শাল দুখন আৰু আকৌ টিং আনিব লাগিব টিং আনি আমি বনাব লাগিব ন সনেকে এতিয়া বনাই মেলি আমি এতিয়া সুবিধা কৰি ল'ব লাগিব আগতে পোনপথমে পোনে আমি টিং আনি টিং আনি আমি হেৰি কৰি লৈ কেনে খুঁটা চূটা বাঁহ কিনি ল'ব লাগিব বাঁহ কিনি লৈ খুঁটা কিনি আকৌ মানুহ এজন হাজিৰা লগাই কেনে আমি ঘৰটো বনাই ল'ব লাগিব ন ঘৰটো বনাই ল'ব লাগিব নহয় প্ৰথমতে আমি দুইগৰাকীয়ে পইচাটো গোটাই গোট অঁ দুইগৰাকীয়ে পইচাটো গোটাই লৈ দুই এগৰাকীয়ে প্ৰথমে আমি যাব লাগিব গম পালা নাই গাড়ী এ গাড়ী আনিলে হ'ব চাগে অঁ অঁ টিং আনি টিং আনি তাৰপিছত আকৌ বাঁহ বিচাৰিব লাগিব মানুহৰ ঘৰত মানুহ বিচাৰিব লাগিব হাজিৰা লাগিব মানুহ এজন বিচাৰিব লাগিব বিচাৰি খোচাৰি আকৌ এতিয়া আমি শালখন মানে ক'ত সুবিধা হয় তাতে অঁ হ'ব হাজিৰাটো লাগিব হাজিৰাটো কেনেকে লয় এজনে নোৱাৰিব ন দুজনমান লাগিব খোৱাবলে কৰিবলে সেইখিনি লাগিব আমি তাৰপিছতে তাৰপিছতে আমি মানে চিন্তা কৰিব পাৰিম যে আমি টাউনলে গৈ সূতা আনি প্ৰথমে টিংখিনি আনি আমি ঘৰটো বনাই ল'ব লাগিব অঁ অঁ দুইজনীয়ে সেইটোৱে পাতি ল'ম অঁ দুইজনীয়ে লগতে কৰিব লাগিব ন সেইটো কথা আকৌ এতিয়া পইচা পাতি পইচা এতিয়া হেৰি এতিয়া তোমাৰ লগতো নাই মোৰ লগতো নাই এতিয়া পইচা যে আমি এতিয়া কাৰবাপা ল'ব লাগিব তেনেহ'লে আমি আমি ঘৰটো প্ৰথম ঘৰটো বনোৱাটো চিন্তা কৰিব লাগে লাগিব গম পালা নাই প্ৰথমে আমি টিং আনিব লাগিব অঁ আমি এতিয়া সেই ঘৰত ঘৰতো সুধি কথাটো সুধি ল'বা

অঁ